বৰ্তমান আমাৰ অসমত ৰোগ ৰোগ আৰু মৃত্য়ুৰ কাৰণসমূহ হৈছে আমাৰ অসমত বহুত ধৰণৰ ৰোগ হয় বিশেষকৈ আমাৰ গাঁও আমাৰ অসমত বৰ্তমান এই গৰম কালিত বিশেষকৈ মেলেৰীয়া হয় মহ হেৰিটো বেছি মেলেৰীয়া হয় ডায়েৰীয়া হয় আৰু এইবিলাক আমাৰ ডাঙৰ বেমাৰবিলাকতো আছেই এই কৰ্কট ৰোগ হওক আমাৰ এই আমি টিবি বুলি কওঁ সেইবিলাক ৰোগ সেইবিলাক ৰোগৰ প্ৰভাৱটো আজিকালি বেছি বিশেষকৈ আমাৰ অসমত গতিকে আমাৰ ইয়াত ৰোগবিলাকৰ নিয়ন্ত্ৰণ কৰিবলৈ আমি মানে সক্ষম হোৱা নাই কাৰণ আমাৰ বহুতো দুৰ্গম অঞ্চল আছে অসমত য'ত নেকি আমাৰ ৰাস্তা পদূলি নাই ৰাস্তা পদূলিৰ অভাৱ এম্বুলেন্স সেৱাৰ অভাৱ সময়মতে আমাৰ গাড়ী গৈ নোপোৱাত এম্বুলেন্স গৈ নোপোৱাত তেনেকৈও মানে আমাৰ ৰোগীৰ মৃত্যু হয় বিশেষকৈ আমাৰ প্ৰসূতীসকলৰ এতিয়া এনেকুৱা কিছুমান বি অঞ্চলত মানুহ বাস কৰি আছে য'ত নেকি আমাৰ এম্বুলেন্স নাযায় আমাৰ যাতায়তৰ ব্যৱস্থা নাই সেইবিলাকত আমাৰ মানুহে নাঁৱত ৰোগীক আনে ৰোগীক ঠেলাত আনে ঠেলাত আনি আমাৰ তেনেকৈ সময়মতে চিকিৎসালয় গৈ নাপায় নোপোৱাৰ ফলত কি হয় ৰোগীৰ মৃত্যু হয় আধা ৰাস্তাতে মৃত্যু হয় গতিকে এইবিলাক বহুতো কাৰণ আছে আমাৰ চিকিৎসা ব্যৱস্থা ইমান মানে উন্নতও নহয় অসমত উন্নত চিকিৎসাৰ ব্যৱস্থাৰো হেৰি নাই আমাৰ ওচৰতে এ এখন চিকিৎসালয় আছে আমি যাওঁ তাত বেমাৰ হ'লে আমাক তাততো আমাৰ যন্ত্ৰ পাতিৰ অভাৱ বা চিকিৎসা চিকিৎসকৰ অভাৱ সেইবিলাকৰ কাৰণে তাৰপৰা আমালৈ বেলেগ হস্পিতেললৈ আমাক ৰেফাৰ কৰি দিয়ে তাৰপৰা আমি আকৌ তাত গৈ চিকিৎসাৰ উন্নত চিকিৎসাৰ আমি হেৰি নাপাওঁ নোপোৱাৰ ফলত ভুল চিকিৎসাও হয় কিছুমান ভুল চিকিৎসাৰ ফলতো আমাৰ ৰোগীৰ মৃত্যু হয় কিছুমান ৰোগ চিনাক্ত কৰিব নোৱাৰাৰ কাৰণে শেষত গৈ ৰোগীজনৰ মৃত্যু হয় গতিকে এনেকৈ বহুতো আমাৰ কাৰণ আছে মৃত্যু হোৱাৰ কাৰণ যেনেকৈ আমি এতিয়া অসমৰ যিবিলাক মানে ৰাস্তা পদূলি ৰাস্তা পদূলি গাঁও অঞ্চলতো বিশেষকৈ ৰাস্তা পদূলিৰ অৱস্থা একেবাৰে বেয়া যাতায়ত বুলিবলৈ যাতায়াতৰ ব্যৱস্থা একেবাৰে বেয়া আমাৰ এতিয়া এই ধোদৰ আলি যিটো আমাৰ লাগি আছে ওচৰতে সেই ধোদৰ আলি আজি কিমান বছৰ হ'ল তেনেকৈ জৰাজীৰ্ণ হৈ আছে বৰ্তমান চৰকাৰে বনাবলৈ লৈছে যদিও সেয়া কিমান বছৰ লাগে আৰু তাৰ হিচাপ নাই এইবিলাক মানে কি হয় চৰকাৰে ব্যৱস্থা ল'ব লাগে চিকিৎসাৰ হেৰি ৰোগবিলাকৰ মানে ৰোগীবিলাকক চিকিৎসা কৰিবৰ কাৰণে উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে উন্নত বাট পথৰ ব্যৱস্থা কৰিব লাগে এম্বুলেন্স সেৱাৰ মানে সেৱা আগবঢ়াব লাগে সেইবিলাক দূৰ্গম অঞ্চল চিনাক্ত কৰিব লাগে সেইবিলাক চৰকাৰে বৰ্তমানলৈকে কৰিব পৰা নাই গতিকে মই ভাবোঁ মৃত্যুৰ কাৰণ বহুতো আছে ইয়াত অসমত প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ব্যৱস্থাৰ ক্ষেত্ৰত আমাৰ কি হয় সেইবিলাকেই আমি আৰু সময়মতে চিকিৎসাৰ অভাৱত মানে চিকিৎসা নোপোৱাৰ কাৰণে ৰোগীৰ মৃত্যু হয় নিয়ন্ত্ৰণ কৰিবলৈ আমি আমি আমি এতিয়া বহুতো ৰাজনৈতিক নেতা হওক বা চৰকাৰ হওক তেখেতসকলক আমি কোৱাৰ পিছতো এইবিলাক আমাৰ মানে চিকিৎসাৰ কোনো হেৰি আগবঢ়া আমি দেখিবলৈ পোৱা নাই গতিকে আমাৰ চিকিৎসা ব্যৱস্থাটো একেবাৰে মানে বৰ্তমান ইমান ভাল নহয় অসমত বিশেষকৈ এতিয়া দূৰৰ বহুত দূৰত গুৱাহাটী এইবিলাকত যাবলৈ হ'লে আমাৰ দুখীয়া মানুহে যাবলৈ ইমান দূৰ যাব নোৱাৰে ওচৰতে যদি ভাল উন্নত চিকিৎসা নেপায় দূৰলৈ গৈ আমাৰ দুখীয়া মানুহ গাঁৱলীয়া অঞ্চলৰ মানুহে বিশেষকৈ সেইবিলাকত চিকিৎসা কৰিবলৈ বহুতো টকা পইচাৰ প্ৰয়োজন হয় সেইবিলাক আমাৰ দুখীয়া মানুহে টকা পইচা নথকাৰ অভাৱত সেইবিলাক উন্নত চিকিৎসাৰ বাবে যাব নোৱাৰে যাব নোৱাৰাৰ ফলত কি হয় আমাৰ ৰোগীজনে ইয়াতেই ঘূৰি ঘূৰি ওচৰৰ চিকিৎসালয়ত চিকিৎসা সেৱা লৈ লৈ মানে শেষত কি হয় আমাৰ চিকিৎ ৰোগীজনৰ মৃত্যু হয় গতিকে মই দেখিছোঁ প্ৰসূতিসকলৰ বিশেষকৈ প্ৰসূতিসকলে বহুতো আজিকালি মৃত্যুবৰণ কৰা দেখা গৈছে অসমত বিশেষকৈ বহুত প্ৰসূতিৰ মানে সময়ত চিকিৎসালয়লৈ গৈ নোপোৱাৰ ফলত বহুতো প্ৰসূতি মানে মৃত্যু হৈছে এই কিছুমানে এতিয়া বানপানী হয় দূৰ দূৰ্গম এলেকাত মানুহবোৰ বাস কৰে সেইবিলাকত কোনো যাতায়তৰ ব্যৱস্থা নাই চিকিৎসাৰ ব্যৱস্থা নাই নাঁৱেৰে লৈ আহিব নাঁৱৰে আনিব অনাৰ আগবাটতে কি হয় ৰোগীজন গৈ চিকিৎসালয়লৈ গৈ নোপোৱাতেই মানে মৃত্যু মৃত্যুক সাৱটি ল'বলগা হয় গতিকে এম্বুলেন্স সেৱাও সময়মতে আহি আমাৰ আহি উপস্থিত নহয় গতিকে তেনেকেও আমাৰ চি ৰোগীৰ মানে মৃত্যু হোৱা দেখা যায় এইখিনিকে কৈ ধন্যবাদ